মই মোৰ আলহীসকলক বিশেষকৈ অতিথি মোৰ আলহীসকল আহিলে বা অতিথিসকল আহিলে মই মোৰ ওচৰতে থকা মোৰ ওদালগুৰি চহৰৰ ওচৰত থকা ভৈৰৱকুণ্ডলৈ লৈ যাওঁ ভৈৰৱকুণ্ড এখন বৰ প্ৰাকৃতিক হিচাপে বৰ মনোমোহা ঠাই ইয়াতে ওচৰ এখন ডাঙৰ পাহাৰ আছে পাহাৰখনৰ ওচৰতে ভূটানৰ সীমান্ত সীমান্ত হয় আৰু ভৈৰৱকুণ্ডৰ পাহাৰতে এখন মানে ওলোমা হেৰি আছে দলং আছে এই দলংখন চাবলৈ বৰ ভাল লাগে দলংখন চাবলৈ লৈ যাওঁ ইয়াত বিভিন্ন পৰ্যটকৰ হেৰি স্থলী পৰ্যটকে মানে দৰ্শন কৰিবলৈ আহে সেইবাবে ভৈৰৱকুণ্ডখন মানে অতিথিসকলেও মানে যাবলৈ বিচাৰে মই লৈ যাওঁ ইয়াৰ উপৰিও মই কামাখ্যা মন্দিৰলৈ যাওঁ কামাখ্যা মন্দিৰত গুৱাহাটীৰ কামাখ্যা মন্দিৰলৈও মোৰ আলহীসকলক লৈ যাওঁ কামাখ্যা এখন বৰ তীৰ্থ স্থান ইয়াতে মহা কামাখ্যাৰ বহুত মানে হেৰি থাকে আছে আৰু বহুত মানে শক্তি থকা বুলি মানুহবিলাকে বিশ্বাস কৰে সেইবাবে প্ৰত্যেক মানুহে কামাখ্যা মন্দিৰলৈ যাবলৈ ইচ্ছা কৰে মোৰ হেৰি মই ইয়াৰে উপৰিও মই কাজিৰঙালৈ গৈছোঁ কাজিৰঙাত অসমৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙাটো মোৰ অতিথিসকলক মই লৈ গৈছোঁ মই নিজেও কেইবাবাৰো কাজিৰঙালৈ গৈছোঁ ইয়াৰ উপৰিও আমি ৰংঘৰ কাৰেংঘৰ চাবলৈ গৈছোঁ শিৱসাগৰ জিলালৈ শিৱসাগৰত আমাৰ আহোম স্বৰ্গদেউসকলৰ হেৰি আছে ৰাজকীয় সম্পদবোৰ আছে এইবোৰ চাবলৈও মানে মানুহবিলাকে বহুত মন কৰে সেইবাবে মই অতিথিসকললক লৈ পেলাই মই কেইবাবাৰো শিৱসাগৰলৈ গৈছোঁ শিৱসাগৰত জয়দৌল পুখুৰী জয়সাগৰ শিৱসাগৰ শিৱদৌল এইবিলাক চাইছোঁ ৰংঘৰ কাৰেংঘৰ এনেকৈ চাই পেলাই আহিছোঁ ইয়াৰে উপৰি ইয়াৰে উপৰি গুৱাহাটীত থকা উমানন্দ উমানন্দ মন্দিৰলৈ গৈছোঁ উমানন্দ হেৰি ব্ৰহ্মপুত্ৰৰ মাজত হয় উমানন্দ ব্ৰহ্মপুত্ৰৰ নদীদ্বীপ বুলি কোৱা হয় মাজুলীৰ নিচিনা ইয়ো এটা সৰু হ'লেও নদীদ্বীপ উমানন্দলৈ গৈছোঁ ইয়াতে ফেৰিৰে যাব পাৰি বৰ্তমান এতিয়া তাতে জাহাজৰ ব্যৱস্থা আছে জাহাজেৰে যাব পাৰি উমানন্দ হ'ল শিৱ শিৱৰ মন্দিৰ তাতেও মই মোৰ আলহীসকলক এবাৰ দুবাৰমান লৈ গৈছোঁ ইয়াৰ উপৰি মই দৌল গোবিন্দ উত্তৰ গুৱাহাটীত আছে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ দৌল গোবিন্দলৈ গৈছোঁ দৌল গোবিন্দৰ ভগৱান দৌল গোবিন্দত শ্ৰীকৃষ্ণৰ ভক্তি থকা এখন হেৰি হয় দেৱালয় তাতে তাতেও গৈছোঁ কামাখ্যা মন্দিৰতো কামাখ্যা মা কামাখ্যা মনসাৰ এখন তীৰ্থস্থান কামাখ্যা পাহাৰৰ ওপৰত অৱস্থিত ইয়াতে নৰকাসুৰে দিয়া মেখেলা উজুৱা মেখেলা উজুৱা নামৰ ৰাস্তাটো চাবলৈ বহুত মানুহে আগ্ৰহ কৰে এই ৰাস্তাবোৰে যাওঁ তাৰ মই বশিষ্ঠ পাহাৰৰ বশিষ্ঠ মন্দিৰলৈও গৈছোঁ বশিষ্ঠ মন্দিৰ বশিষ্ঠ পাহাৰৰ ওপৰত হৈছে এইখন এখন বৰ মনোমোহা ঠাই বিশেষকৈ ক'ব গ'লে অসমৰ প্ৰত্যেকখন ঠায়েই বৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰত বৰ অপৰূপা সেইবাবেেই চবৰে যাবলৈ আগ্ৰহ হয় আমি কেইবাবাৰো মানে আমাৰ মাজতে পইচা উঠাই পেলাই এনেকৈ গাড়ীলৈ গৈছোঁ তেজপুৰ ওচৰ আমাৰ ওদালগুৰি চহৰৰ ওচৰত থকা তেজপুৰ চহৰলৈও তেজপুৰ চহৰলৈ গৈছোঁ তেজপুৰতো তেজপুৰ অসমৰ ভিতৰতে এখন চাফ চিকুণৰ ক্ষেত্ৰত প্ৰথম চহৰ তেজপুৰ তেজপুৰ চহৰ ইয়াতটো কেইবাখনো পাহাৰ আছে অগ্নিগড় পাহাৰত অগ্নি শ্ৰীকৃষ্ণৰ নাতিয়েক উষা অনিৰুদ্ধৰ প্ৰতি মূৰ্তি চাবলৈ বহুতে আগ্ৰহ হয় মই এবাৰ তালৈকো মোৰ মোৰ ভাগিন মোৰ ভাগিন বাইদেউ এনেকৈ বাইদেউ ভণ্টি আমি ঘৰৰ ভিতৰতে গাড়ী লৈ গৈ পেলাই অগ্নিগড় পাহাৰ দৰ্শন কৰি আহিছোঁ লগতে পগলা ফাতেক মানসিক ৰোগৰ চিকিৎসালয় তেজপুৰত আছে তেজপুৰৰ সেইখন সেইখনো চাই আহিছোঁ আৰু অগ্নিগড় অগ্নিগড় পাহাৰলৈ গৈ আমি উষা অনিৰুদ্ধৰ স্মৃতি চাই আছোঁ মহাভৈৰৱী মন্দিৰলৈতো গৈছোঁ মহাভৈৰৱী শিৱৰ মন্দিৰ মহাভৈৰৱী মন্দিৰতো গৈ আমি হেৰি কৰি মহাভৈৰৱী মন্দিৰতো গৈ আহিছোঁ তেজপুৰ এখনো বৰ প্ৰাকৃতিক ক্ষেত্ৰত অপৰূপা হেৰি জিলা হয় তেজপুৰখন চহৰ গতিকে আমি তেজপুৰলৈ গৈছোঁ এনেকৈ আৰু আমাৰ ওচৰত থকা ওৰাং অভয়াৰণ্য আছে শোণিতপুৰ জিলাত ওৰাং অভয়াৰণ্যলৈও আমি গৈছোঁ গতিকে অসমখন পৰ্যটকৰে পৰ্যটনৰে দেশ গতিকে অসমখনত মই বিভিন্ন ঠাইলৈ মোৰ ঘৰুৱা আলহীবিলাকক লৈ গৈছোঁ